হেল হেল্ অঁ হেল্ল' মই দুগেশ্বৰ বৰাই ক'লোঁ আপুনি এই পল্লৱ গগৈ নহয় জানো অঁ আপোনাৰ চিকেন ফাৰ্ম আছে অঁ অঁ অঁ এই আপোনাৰ হেৰি চিকেন অলপমান লাগিছে পাই ঘৰত এই সকাম এটি আছে মোৰ আজি আপোনাৰ দহটামান বজাত পোৱাকৈ দিব পাৰিব অঁ অঁ কাইলৈ কাইলৈ ৰাতিপুৱা অঁ মোৰ বেছি নহয় তথাপিতো বিছ পঁচিছমান হ'লে হৈ যাব পঁচিছ কিলোমান হ'লে হৈ যাব

এতিয়া এতিয়া হেৰিবিলাক কেনেকৈ ৰেটবিলাক এতিয়া এনেই গোটেইকেইটা ইনেই ৰেটটো কেনেকৈ এটা লয়

অঁ নহয় আপুনি কাম এটা কৰিব ব্ৰইলাৰকে আপুনি বিছ কেজিমান হেৰি দিব আপোনাক হে হেৰি ডেলিভাৰী দিব পাৰিব নাই গোটাকৈ দিলেও হ'ব আমাৰ ইয়াতে কাটি ল'ম আৰু অঁ মোৰ এই কুষন নগৰ একেবাৰে নামঘৰটোৰ ওচৰতে অঁ অঁ অঁ অঁ

তাৰ পিছত এই পে'মেণ্টটো হিচাপ এটা কৰি পিনে মোক হেৰি কৰি দিব অঁ অঁ নাই মই অনলাইন পে'মেণ্ট কৰি দিম বাৰু

অঁ অঁ

অঁ অঁ হয় হয় হয় অঁ তেনেহ'লে মই কাইলে দহ দহটা বজাত পাই যাম ন অঁ হ'ব মই ৰাতিপুৱা এবাৰ ফোন কৰি দিম বাৰু কাৰণ মোৰ দহটা বজাত নাপালে মানে অকণমান অসুবিধা হৈ যাবতো

অঁ অঁ অঁ মই পঠিয়াই দিম বাৰু আপুনি খালী সোনকালে পঠিয়াইটো বস্তুতো পঠিয়াই দিলে ইয়াতো আমাৰ গোটাকে আনিলে মানে কৰিব লাগিব যে অঁ হয় সকাম আছিলে

অঁ অঁ অঁ অঁ

নে ডাঙৰ ডাঙৰ দি পঠিয়াই দিব তেতিয়া ভাল হ'ব অঁ অঁ তেনেকুৱা দিলে হৈ যাব অঁ অঁ অঁ অঁ ঠিক অঁ অঁ অঁ অঁ অ অঁ অঁ অঁ পঁচিছমান হ'লেও বেয়া নহয় বাৰু ধৰি লওক বিছ কেজি ঠাইত ধৰি লওক পঁচিছ কেজি হ'ল তেতিয়াও এই একো আপত্তি নাই অ অঁ ঠিক আছে অঁ অঁ অঁ হ'ব দিয়ক অঁ অঁ অঁ